হয় মই এখন পুৰণিকলীয়া ঠাইলৈ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ যেতিয়া মই স্কুল পঢ়ি আছিলোঁ তেতিয়া মই স্কুলৰ পৰা কিবা কিবি এনেকুৱা ভ্ৰমণ কাৰ্য থাকে তেতিয়া মই গৈছিলোঁ যিখিনি মোৰ আশা আছিলে যিখিনি আশা লৈ গৈছিলোঁ তাত সকলোখিনি ভালদৰে স্পষ্টভাৱে দেখিব পাৰিছিলোঁ তাত মই মেইনলি শিৱসাগৰলৈৈ গৈছিলোঁ শিৱসাগৰলৈ গৈ তাত বহুতেই ভাল লাগিলে যিখিনি চাম বুলি ভাবিছিলোঁ শিৱসাগৰত কিছুমান পুৰণিকলীয়া ব বস্তু বা শৈলী আছে সেইবিলাক দেখি বহুতখিনি মানে আশা পূৰণ হৈ গৈছিলে